এনেকুৱা বহু ৰেচিপি আছে যিবোৰ এতিয়ালৈ বনাবলৈ চেষ্টা কৰা নাই কিন্তু শিকিব বিচাৰোঁ তাৰ ভিতৰত হ'ল ছাগলী মাংস ছাগলী মাংসটো খাই বহুত ভাল পাওঁ মই কিন্তু এতিয়ালৈ বনাবলৈ তেনেকুৱাকৈ চেষ্টা কৰা নাই কিন্তু মই বনাব বিচাৰোঁ বস্তুটো সেইবাবে সেইটো বনাবলৈ চেষ্টা কৰিব লাগিব কাৰণ ছাগলী মাংসটো বহুত হাৰ্ড মাংস ইয়াক বনাওতে বিভিন্ন প্ৰচেছ আছে যেনেকে তেনেকে বনালে নহয় গতিকে এইটো বনাব চেষ্টা কৰিম তাৰ পিছত হ'ল মটৰ পনীৰ মটৰ পনীৰ খাই বহুত ভাল পাওঁ কিন্তু মটৰ পনীৰটো বৰ্তমানলৈ মই বনাই পোৱা নাই কিন্তু বনাব বিচাৰোঁ এইটো তাৰ পাছত আৰু আছে ছিলি চিকেন ছিলি চিকেন বহুত মোৰ ফেভাৰেত হয় কিন্তু এতিয়ালৈ মই বনাব চেষ্টাও কৰা নাই আৰু কেনেকে বনায় মই দেখাও নাই কিন্তু বস্তুটো বনাব বহুত ইচ্ছা আছে সেইকাৰণে যিহেতু মই এইটো খাই ভাল পাওঁ সেইটো বনাব ইচ্ছা আছে তাৰ পাছত অৰু এবিধ বস্তু হ'ল ৰঙালাও যিটো চবজি হয় ৰঙালাও চয়াবিন আৰু এনেকুৱা বিভিন্ন ভেজিটেবুল থকা সেই চবজিটো মই এতিয়ালে বনাই পোৱা নাই কিন্তু বনাব এটা ইচ্ছা আছে চেষ্টাও কৰা নাই এতিয়ালৈ বনাব যেতিয়া চেষ্টা কৰিম তেতিয়া হয়তো বনাব পাৰিম এইটো মই যিহেতু বনাই ভাল পাওঁ এইটো মোৰ বিশ্বাস আছে তাৰ পিছত আলু ভাজি আলু ভাজি এতিয়ালৈ মই বনাই পোৱা নাই কিন্তু এইটো বনাব ইচ্ছা আছে যথেষ্ট তাৰ পিছত পালক পনীৰ যিটো পালেক পালেং শাকেৰে বনায় পালেং শাক পনীৰ এনেকুৱাকে বনায় এই পালেং শাকটো মিক্সিত খুন্দি গুৰা কৰি লৈ বনাব লাগে বনোৱা দেখিছোঁ কিন্তু এতিয়ালৈ মই বনাবলৈ নিজে বনাবলৈ চেষ্টা কৰা নাই গতিকে সেইটো বনাবলৈ মোৰ যথেষ্ট ইচ্ছা আছে ভাবিছোঁ এইটো কম দিনৰ ভিতৰত বনাব পাৰিম বা বনাব চেষ্টা কৰিম তাৰ পাছত আৰু এটা হ'ল কলদিল ভজা কলদিল ভজাটো খাই ভাল পাওঁ কিন্তু কলদিলটো কেনেকৈ ভাজে বা কেনেকৈ কাটি ভাজে সেইটো মই আজিলৈ মানে ভজা দেখাও নাই আৰু সেইটো চেষ্টাও কৰিব হোৱা নাই গতিকে সেইটো বনাব কম দিনৰ ভিতৰত বনাম তাৰ পাছত আৰু এটা বস্তু ভাল লাগে সেইটো হৈছে বাঁহৰ গাজ সেইটো বাঁহৰ গাজ হৈছে বেম্ব' ছু'ট তাৰ আচাৰটো সেই আচাৰটো যথেষ্ট ভাল লাগে খাই কিন্তু এতিয়ালৈ মই সেইটো বনাই পোৱা নাই গতিকে সেইটো বনাবলৈ এটা চেষ্টা কৰিম এতিয়ালৈ চেষ্টা কৰা নাই কিন্তু কম সময়ৰ ভিতৰত সেইটো বনাব চেষ্টা কৰিম তাৰ পাছত আৰু এটা ফেভাৰেত বস্তু মোৰ হাঁহৰ মাংস এই ডাক কাৰী কিন্তু এতিয়ালৈ মই বনাই পোৱা নাই কিন্তু বনাবলৈ চেষ্টা কৰিব লাগিব এতিয়ালৈ চেষ্টা কৰা নাই গতিকে এইখিনিয়ে হ'ল মই কিছুমান ৰেচিপি যিখিনি মই এতিয়ালৈ চেষ্টা কৰা নাই কিন্তু মই খায়ো ভাল পাওঁ আৰু শিকিব বিচাৰোঁ এইখিনিয়ে মই আশা কৰোঁ অতি শীঘ্ৰে মই এইকিটা ৰেচিপি বনাব পাৰিম